এই আছোঁ এনে তই কি কৰিছ অ খবৰ ভাল

তাকেহে মোৰো এইবিলাক হোৱা নাই বিচাৰি ফুৰিছোঁ জাননে এ ক'ৰবাত পাইছনি সুবিধা চুবিধা

এতিয়া তয়ো দিব পাৰ অ দিব লাগে দিব লাগে

আৰু হেৰি তহঁতৰ সেইফালে ওলাইছে নেকি তাকে আমাৰ ইয়াত এইকেইটা ওলাইছে আৰু মই খা খবৰ লৈ আছোঁ সেইফালে আমাৰতো কমলাবাৰী চাইডত এনেকৈ গড়মূৰ এইবিলাকত মই খবৰ খাতি ৰাখিছোঁ

তাকে এতিয়া ঘৰত এনেই আছনে অ তাত মই সুধি চোৱা নাই কাইলৈ যাম চাগৈ সুধিবলৈ তই ভাল মনত পেলালি দে

অ তই খবৰ নাৰাখিলি কিয় তেতিয়া

নাই মই আকৌ গম নাপালোঁ তেতিয়া মই নাছিলোঁ ঘৰত বাহিৰত আছিলোঁ তাইকে অহাৰ পিছত গম পালোঁ তাত সুধিব গ'লোঁ

অ তাত তাতো দে দুদিনমান হৈছেহে তাকেই আমাৰ ইয়াত এই নহয় এই নতুনকৈ কিবা এই বন্ধন গোটৰ যে

অ আৰু

নকৰিলি মোৰ বাৰু পৰীক্ষা আছে

তয়ো দিব পাৰিলি হয় অ অ অ অ তই মোক খবৰটো দিবি দলঙৰ ক'ত আছে অ দলঙৰ সেইটো সুধিব লাগিব চিনাকী দাদা এজন আছে বাৰু মোৰ তাত লাগিব তাত থাকি চোৱা চিতা কৰা অ ঠিক আছে হ'ব দে বাকী খবৰ খাতি ভালেই নহয়

হ'ব দে অ